অসমৰ প্ৰথমখন আলোচনী কি অসমীয়া ভাষাৰ অসমীয়া পঢ়াৰ উত্তৰ অসমীয়া ভাষাৰ প্ৰথম আলোচনী হ'ল অৰুণোদয় যিখন অৰুণোদয় কাকত সেই আলোচনী বা কাকত এই অৰুণোদয়খন প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় আচলতে সংবাদপত্ৰ কিন্তু তাক সংবাদপত্ৰ বা আলোচনী এই দুই দুই দুই ধৰণেই সেইখিনি সময়ত ব্যৱহাৰ হৈছিলে আৰু অৰুণোদয় অৰুণোদয়খন উলিয়াইছিলে আমেৰিকান বেপ্টিষ্ট খ্ৰীষ্টান মিছনাৰীসকলে এটা সময়ত অসমীয়া এটা অতি অসম প্ৰদেশৰ অসম ৰাজ্যৰ প্ৰধান ভাষা অসমীয়া কিন্তু সেই অসমীয়া ভাষাটো এসময়ত কুচক্ৰান্তকাৰীৰ কবলত পৰি অসমীয়া ভাষাটো কি হৈছিলে কাৰ্যালয়ৰ পৰা বিদায় ল'বলগীয়া হৈছিলে পঢ়াশলীয়া মাধ্যমৰ পৰা বিদায় ল'বলগীয়া হৈছিলে কিছুকাল আৰু সেইখিনি সময়ত আনন্দৰাম ঢেকিয়াল ফুকনহঁতৰ নেতৃত্বত চলা মানে যুঁজত পিছত ব্ৰিটিছসকলক সেইখিনি সময়ত ব্ৰিটিছসকলে শাসন কৰিছিলে অসমত আৰু ব্ৰিটিছসকলক কুচক্ৰান্তকাৰীসকলে পতিয়ন নিয়াইছিলে যে অসমীয়া ভাষাটো অসমৰ মূল ভাষা নহয় অসমীয় বঙালীহে মূল ভাষা উপভাষা কিন্তু অসমীয়া এটা সুকীয়া ভাষা অসমীয়া এটা সুকীয়া ভাষা আৰু সেই অসমীয়া সুকীয়া ভাষা যে সেইটো প্ৰমাণ কৰিবৰ কাৰণে সেইখিনি সময়ত আমেৰিকান বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰীসকলে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিবলে আহিছিলে তেতিয়া তেওঁলোকে গম পাইছিলে যে আচল প্ৰধান ভাষাটো হ'ল অসমীয়া গতিকে অসমীয়া ভাষাৰ আমি অসমীয়া ভাষা প্ৰচাৰ কৰিব লাগিব আমি আমাৰ ধৰ্মটো প্ৰচাৰ কৰিবলৈ হ'লে প্ৰথমতে আমি নিজে অসমীয়া ভাষাটো শিকি ল'ব লাগিব আৰু আৰু চৰকাৰক বুজাব লাগিব সেইখিনি সময়ত ব্ৰিটিছ চৰকাৰক বুজাই দিব পাৰিব লাগিব যে আচলতে অসমীয়া ভাষাই মূল ভাষা সেইকাৰণে আমেৰিকাৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰীসকলৰ নাথান ব্ৰাউন ডক্টৰ মাইলছ ব্ৰনছন এখেতসকলৰ নেতৃত্বত এটা এক প্ৰকাৰ এটা ভাষা পুনৰুদ্ধাৰৰ এটা আন্দোলন আৰম্ভ হৈছিলে আৰু সেই আন্দোলনৰ মাধ্যম হিচাপেই হৈ পৰিছিলে অৰুণোদয় কাকতখন অৰুণোদয় কাকত ওঠৰশ ছিয়াল্লিছ চনত শিৱসাগৰৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰী প্ৰেছৰপৰা প্ৰকাশ পাইছিলে আৰু সেইখনেই আছিলে অসমৰ প্ৰথমখন সংবাদপত্ৰ বা আলোচনী অৰুণোদয় কাকত